হেল্ল' হয় কওকচোন নমস্কাৰ নমস্কাৰ

হয় হয় হয় নেকি সোধক সোধক পাৰিব হয় তাঁত বওঁতে সাধাৰণতে ৰাঁচ তুৰুথা মাকো দ্ৰৌপদী আদি ব্যৱহাৰ হয় এইবোৰৰ দ্বাৰাই মানে তাঁতখন সম্পূৰ্ণভাৱে বৈ উলিওৱা হয় প্ৰথম লগোৱাৰ পৰা আৰম্ভ কৰি প্ৰতিটো সঁজুলি মানে ব্যৱহাৰ কৰা হয় আৰু এনেদৰেই তাঁতখন বৈ উলিওৱা হয় আমি এতিয়া আমি এতিয়া ক'বলৈ গ'লে বিশেষকৈ মই এতিয়া মানে ফোনত বুজাই দিবলৈ আপোনাক মানে অকণমান অসুবিধা হৈছে আপুনি যদি পাৰে আহিব এই কেইদিনতে মানে আমি তাঁতখন লগাম আপুনি প্ৰথমৰ পৰা শেষলৈকে প্ৰতিটো বস্তুৱেই আপুনি মানে ভিডিঅ' কৰি লৈ যাব পাৰিব

আপুনি পাৰিলে আহিব এদিন ঠিক আছে ঠিক আছে অঁ ঠিক আছে হ'ব বাৰু ধন্যবাদ